অই শুন আকৌ কালি মই হেডফোন এডাল আনিলোঁ নহয় টাউনৰপৰা এই মজা আছে তাৰ হেডফোনডাল কি কয় চাউণ্ড কোৱালিটি এনেকৈ মানে বেছ চেছ চব ঠিক ঠাক আৰু পইচাওতো বহুত কম ন তই আন' যদি আনিবি খালী হেডফোনডাল মজা আছে এনেই গান চান শুনিতো এনেকৈ ঠিকে লাগে ন টিপটপ একদম বঢ়িয়া তোক এইটো লাগে যদি তই লৈ আনিবি ছেমচাঙৰ হয় আৰু তোমাৰ পইচাটো বহুত কম এনেকৈ মানে বেছি নহয় খালী গান শুনি যে হেব্বী লাগে এনেই ভিডিঅ' চিডিঅ' চাই আৰু এনেই হেডফোনডাল এনেকৈ লগাই তোৰ টিপটপ তোৰ লাগে যদি এডাল লৈ আনিবি মইতো আনিলোয়ে কালিয়ে আনিলোঁ বঢ়িয়া আছে একদম তোক মইয়ে দেখাম বাৰু ৰহ